নাচৰ সম্পৰ্কে আমাৰ গাঁৱৰ ভিতৰত আমাৰ অসমীয়া জাতিৰ বিহুটোৱেই অতি প্ৰয়োজনীয় আৰু তেনেকৈ ঢেৰ নাচ আছে সত্ৰীয়া নৃত্য আছে আধুনিক নৃত্য চবতকে শ্ৰেষ্ঠ হৈছে সকলোতকৈ বিহুটোৱে বিহু আমি গাঁৱত বেছি হেৰি হয় বহাগৰ বিহু সময়ত গাঁৱত যেতিয়া ফাংশ্যন পাতে তেতিয়া নচা হয় বিহু জেং বিহু আৰু স্কুলত ফাংশ্যন হয় ফাংশ্যনতো তেনেকৈ আধুনিক নৃত্য বিহু নৃত্য এনেকৈ নচা হয় বিয়া মুকলি বিহুত যেনেকৈ বিহু নাচ আমাৰ অসমীয়া সমাজত বিহুটোৱেই মেইন এনেকৈয়ে আমাৰ সাং বিহুটোৱেই আমাৰ মেইন হেৰি বুলি ভাবিছোঁ অতি গুৰুত্বপূৰ্ণ